বিভিন্ন ধৰণৰ ৰেচিপি বনাই শাক পাচলি বনাই খাই পাইছোঁ কিন্তু চাওমিন বনোৱাৰ ক্ষেত্ৰত মই আজিলৈকে বনাই পোৱা নাই অৰ্থাৎ বনাবলৈ বিচাৰোঁ বনাবলৈ মন যায় কেনেকৈ কি কি বনাব লগা হয় কি কথা না তাক বইল কৰিব লাগে নে ভাজিব লাগে কেনেকৈ ভাজিব লাগে কি লগত কি কি দিব লাগে চাওমিন ক্ষেত্ৰত মই কিছু বনোৱা অসুবিধা অসুবিধা বুলি ভাবোঁ অকণমান কষ্টকৰ বুলি সেইকাৰণে মই শিকি শিকিব বিচাৰোঁ মানে জানিবলৈ বিচাৰিছোঁ চাওমিনটো কেনেকৈ বনায় চাওমিন বনোৱা ক্ষেত্ৰত কিছু কষ্টকৰ নেকি নে তাত মা মছলাৰ কিবা বেছি লাভ দৰকাৰ হোৱাতকৈ বেছি প্ৰয়োজন হয় নেকি সেই ক্ষেত্ৰত মানে কিছুমান অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ সেইটো কাৰণে মই শিকিবলৈ মন যায় তথাপি নজনাৰ কাৰণে বস্তুটো আজিলৈকে বনাই পোৱা নাই বনাবলৈতো বহুত কিছু মন যায় এতিয়া তাতে মছলা পাতি কিমান কি মছলা লাগে কি নালাগে এইবোৰ জনাৰ কিছু প্ৰয়োজন আছিলে